মোৰ ভ্ৰমণৰ বাবে অসমৰ ভিতৰত মাজুলী শিৱসাগৰ আৰু গুৱাহাটী গৈ বেছি ভাল পাওঁ মাজুলীৰ সত্ৰ কিখন নলৈ গৈ বহুত বেছি ভাল লাগে এই নাওত উঠি যোৱা ফেৰিত উঠি যোৱা সেইখিনি বেছি ভাল লাগে এতিয়া গুৱাহাটীৰ আপোনাৰ কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ কলাক্ষেত্ৰত গৈ বহুত বেছি ভাল লাগে জেগাকিডখৰ এতিয়া মই যদি অসমৰ বাহিৰত ক'বলৈ যাওঁ অসমৰ বাহিৰত শ্বিলং ছিকিম লাডাখ অৰুণাচল কেৰেলা আগ্ৰা গোৱা এই জেগাকিডখৰলৈ গৈ ভাল লাগে শ্বিলঙৰ ডনবস্ক' মিউজিয়াম উমিয়াম লেক এয়াৰফৰ্চ মিউজিয়াম ছিকিমৰ গেংটক জেগাডোখৰত বহুত ভাল লাগে তাৰপিছত অৰুণাচল প্ৰদেচ অৰুণাচল প্ৰদেচৰ লেচা পাছ খ্ৰীজাগ বহুত চাই ভাল লাগে আৰু কেৰেলাত মুন্নাৰ কাচিম কাচিমত মাছ ধৰা চাব পাৰোঁ জুম খেতি চাব পাৰোঁ আগ্ৰাত তাজমহল হাৱা মহল ৰেড ফৰ্ট আৰু গোৱাত সাগৰৰ পাৰত সময় অতিবাহিত কৰি খুবেই বেছি ভাল লাগে